গ্ৰাম্যাঞ্চল অৰ লোকক খেলে যথেষ্ট পৰিমাণে লাভান্বিত কৰে গ্ৰাম্যাঞ্চলৰ পৰাই বিশেষকৈ খেল জগতৰলৈ লক্ষ্য কৰিলে দেখিবলৈ পাওঁ যে গ্ৰাম্যাঞ্চলৰ পৰাই বেছিভাগ যুৱক যুৱতী ৰাষ্ট্ৰীয় পৰ্যায় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠে বিশেষকৈ গাঁও অঞ্চলত খেলৰ কাৰণে যথেষ্ট সুবিধা আছে আৰু সেই সুবিধা থকাৰ কাৰণেই তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হয় বিশেষকৈ যদি আমি চহৰ অঞ্চললৈ লক্ষ্য কৰোঁ তেতিয়া দেখিবলৈ পাওঁ যে চহৰত ঠাই অভাৱ আৰু ঠাই অভাৱ হোৱাৰ কাৰণেই তাত ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে বৰ বেছি এটা স্পেচ নাপায় আৰু স্পেচ নোপোৱাৰ কাৰণেই তেওঁলোকে বিশেষ খেলৰ আগবাঢ়ি যাব নোৱাৰে কিন্তু গ্ৰাম্যাঞ্চললৈ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় যে গ্ৰাম্যাঞ্চলত ফিল্ডসমূহ থকাৰ উপৰিও ল'ৰা ছোৱালীৰসমূহো একগোট হৈ থাকে আৰু তেওঁলোকৰ মাজত এটা খেলৰ প্ৰতি যি ভাব সেই ভাব যথেষ্ট ভাল আৰু ভাল হোৱাৰ বাবেই গ্ৰাম্যাঞ্চলৰ যদি দেখিবলৈ পাওঁ তাক খেলে লাভান্বিত কৰে আৰু খেলৰ জৰিয়তেই বহুতে চাকৰি বাকৰি পাবলৈও সক্ষম হয় আৰু সেইবাবেই ক'ব পাৰি যে গ্ৰাম্যাঞ্চলৰ লোকক খেলে যথেষ্ট পৰিমাতে পৰিমাণে লাভান্বিত কৰিছে